অঁ অঁ চিনি পাইছোঁ

ঠিক আছে ঠিক আছে মই সুবিধা কৰি দিম ঠিক আছে ঠিক আছে মই কৰি দিম সেইখিনি ঠিক আছে ঠিক আছে মই সেইখিনি কৰাই আনিম আপোনাক